হাঁহ কুকুৰাৰ পালন চৰকাৰ ফালৰপৰা সুবিধা পালে আৰু আমি হাঁহ কুকুৰা সুবিধা পাব পাৰোঁ কিয়নো কোম্পানী আমিবিলাকক সহায় সময়মতে দানা পানী যোগান ধৰে তেখেতসকলৰ দানাৰ যোগেদি প্ৰায় পঞ্চল্লিছ দিনত বিক্ৰী কৰাৰ যোগ্য হয় আৰু আমি হাঁহ কুকুৰা পুহি ডাঙৰ দীঘল কৰি পোৱালিও নিজে দিয়াব পাৰোঁ পোৱালি দিওঁ ডাঙৰ কৰি বিক্ৰী কৰিব পাৰোঁ আৰু আনকো দিবও পাৰোঁ নিজেও কেতিয়াবা খাবলৈও পাৰোঁ তেনেধৰণৰ সুবিধা হয় মই মোৰ ইমানতে বক্তৃতা সামৰিলোঁ